মোৰ ঘৰত গৰু ছাগলী হাঁহ পাৰ কুকুৰা গোটেইখিনিয়েই আছে থাকিলেটো নহ'ব লাগিব তাৰ চাফা চুফা কৰিব লাগিব পুহ পালন তাৰ ঘাঁহ ঘাঁহ দিব ঘাঁহ কাটিব লাগিব পথাৰত এৰি দিব লাগিব পথাৰত এৰি দিলে আনিব লাগিল আনিব লাগিব আপোনাৰ ঘাঁহ কাটি ঘাঁহ পথাৰৰ পৰা ঘাঁহ আনিব লাগিব ঘাঁহ দিব লাগিব গৰু ছাগলীক দিব লাগিব চাফ চিকুণ কৰিব লাগিব আৰু আপোনাৰ কুকুৰা ঘৰ ধান দিব লাগিব চাউল দিলোঁ মূৰ্গীক দিব লাগিল আপোনাৰ পাৰ চৰাইক দিব লাগিল চাউল দিলোঁ সিহঁতকো চাফা চুফা কৰিব লাগিব আপুনি সিহঁতৰ সিহঁতৰ আপোনাৰ কুকুৰাৰ কণী দিয়ে পাৰ চৰাইৰ পোৱালি দিয়ে মই সেইবিলাক বিক্ৰী কৰোঁ বিক্ৰী কৰি কিনে মই লাভান্বিত হৈছোঁ গৰু মই গৰুৰ গাখীৰ বিক্ৰী কৰোঁ গাখীৰ বিক্ৰী কৰি পিনে মই বহুতখিনি পইচা পালোঁ পাই পেলাই এই মই ঘৰত মোৰ ল'ৰা ছোৱালীক এনেকৈ মই পঢ়াই আছোঁ সিহঁতক পোহপালন কৰি কিনে মোৰ মালিকে সাধাৰণ এটা কাম কৰে মইও ঘৰত বহুতখিনিয়ে কষ্ট কৰোঁ মালিকৰ পইচায়েদি নহয় সেনেকৈ মানে মই চলি আছোঁ গৰুবিলাক চাফ চিকুণ কৰিব লাগে সিহঁতৰ গোবৰ পেলাব লাগে গোহালি ঘৰ চাফা কৰিব লাগে সিহঁতক দানা দে দানা দিব লাগে পানী দিব লাগে সেইফালে মই পানী পানী দিব লাগে নিমখ দানা লগত নিমখ দিব লাগে মই দিব লাগে সিহঁতক ছাগলীকো ঘাঁহ দিব লাগে পানী খোৱাব লাগে সিহঁতক সিহঁতকো ৰাতিপুৱা মই এৰি দিওঁ পথাৰত বা দৰৱ দিওঁ দৰৱ দি কিনেও সিহঁতক ৰাতিপুৱা দৰৱ দিলোঁ দি কিনে আৰু দুপৰীয়া এবাৰ ঘৰত লৈ আহিলোঁ তাৰপিছত আপোনাৰ আৰু দিলোঁ সিহঁতক পথাৰত এৰি দিলোঁ সন্ধিয়াৰ সময়ত সিহঁতক বান্ধি থ'লোঁ গৰুকো গৰুও দৰৱ দিব লাগে দৰৱ দি সিহঁতক আনিলোঁ আনি বান্ধিলোঁ বান্ধি কিনে দানা খোৱালোঁ খেৰ দিলোঁ ঘাঁহ দিলোঁ মই সিহঁতৰ লগত লাগি থাকিব লাগে এইফালে গোটেইখিনিও কৰিব লাগে আৰু সেইফালে আৰু সময়ে সময়ে আৰু চাউল দিওঁ আৰু পাৰ চৰাইকো সময়ে সময়ে দিওঁ মই আধা সিজা সিহঁতকো চাউল দিওঁ সময়ে সময়ে হাঁহ আছে হাঁহকো আধা দিব লাগে সিহঁতক হাঁহক আধা দিওঁ সিহঁতকো সন্ধিয়াৰ সময়ত আনি কিনে মই বান্ধি থওঁ থৈ কিনে ৰাতিপুৱা এৰি দিওঁ সিহঁতৰ আৰু সিহঁতৰ জাগাখিনি চাফ চিকুণ কৰি ৰাখিব লাগে সিহঁতক আমি এতিয়া কণীবিলাক বিক্ৰী কৰোঁ মই কণীবিলাক বিক্ৰী কৰি মই পইচা পাওঁ বিহুতো এনেকৈ মই কিবা কিবি যা যোগাৰ কৰোঁ বিহুত ল'ৰা ছোৱালীকো সেই টকা পইচাদি এনেকৈ পঢ়াই আছোঁ বহুত যতন কৰিব লাগে আৰু দৈ গাখীৰ হওঁক গাখীৰ কিনোঁ মই দৈ কৰিও বিক্ৰী কৰোঁ সেনেকৈও মই পইচা পাওঁ বহুত প্ৰতিপালন কৰিব লাগে হাঁহ মূৰ্গীও সেনেকৈ বহুতখিনি প্ৰতিপালন কৰিব লাগে হাঁহ মূৰ্গী আৰু ছাগলীক গৰু ছাগলী সিহঁতকো হাঁহবিলাকক এৰি দি সিহঁতক চাব লাগে মাজে মাজে চাব লাগে সিহঁতক সেনেকৈ মই আৰু চলি আছোঁ কিবা কৰি সিহঁতক যত্ন ল'ব লাগে বহুতখিনি খেৰৰ পৰা ঘাঁহৰ পৰা দানালৈকে গোটেইখিনি দিব লাগে ছাগলীকো দিব লাগে ছাগলীকো এনেকৈ সেই সিহঁতকো পানী খোৱাব লাগে দুপৰীয়া পানী দিওঁ বহুতখিনি এনেকৈয়ে আৰু সিহঁতৰ লগত লালন পালন কৰোঁ সিহঁতৰ লগত লাগি থাকোঁ টাইমে টাইমে সিহঁতক ঘাঁহ দিওঁ পানী দিওঁ মূৰ্গীকো দিওঁ দিওঁ টাইমে টাইমে হাঁহ হাঁহবিলাককো দিওঁ কুকুৰাও পাৰবিলাককো দিওঁ পাৰ চৰাই এনেকৈ দি আছোঁ মই সিহঁতক লালন পালন কৰি আছোঁ কৰি কিনে মই এনেকৈ বহুতখিনি আৰু কৰিলোঁ সেনেকৈ বা মই হাঁহবিলাকৰ কণীবিলাক ধুনীয়াকৈ যতন কৰি ৰাখোঁ কণীবিলাক ৰাখি কিনে মই আৰু সিহঁতৰ পৰা সিহঁতৰ পৰা মানে মোৰ বহুতখিনি হেৰি হয় কষ্ট হয় সিহঁতক সৰুৰ পৰা এই সিহঁতকো লালন পালন কৰিব লাগে সিহঁতক চাফ চিকুণ কৰিবও লাগে সৰুৰ পৰা ডাঙৰ হ'বৰ পৰা সিহঁতক সৰুতে বহুত যত্ন ল'ব লাগে সিহঁতৰ সিহঁতক ভালকৈ ৰাখিব লাগে ঠাণ্ডা হ'ব দিব নোৱাৰি পোৱালীবিলাকক যেতিয়া ডাঙৰ হ'ব তেতিয়াহে সিহঁতক এৰি দিব পাৰি সৰুতে বহুত কষ্ট হয় সিহঁতকো চাফ চিকুণ কৰি ৰাখিব লাগে সিহঁতৰ পৰা ডাঙৰ হ'লে মানে মই বিক্ৰী কৰোঁ বিক্ৰী কৰোঁ মই বিক্ৰী কৰি এনেকৈও টকা পইচা পাওঁ মই এনেকৈ সিহঁতৰ পৰা বহুতখিনিয়ে লাভান্বিত হৈছোঁ হাঁহ কুকুৰাৰ পৰা এনেকৈ চলি আছোঁ আৰু ইফালে গৰুৰো এনেকৈ গৰুৰো এনেকৈ মই লালন পালনহে কৰি আছোঁ গৰু ছাগলী পাৰ চৰাই মই এনেকৈ মাহে মাহে ওলায় এযোৰ এযোৰ এনেকৈ মই বিক্ৰী কৰোঁ পাৰ চৰাই সেয়ে মই বহুতখিনিয়ে এনেকৈ বিক্ৰী কৰিলোঁ সেনেকৈ মই চলি আছোঁ ঘৰখন সেনেকেই চলাই আছোঁ আৰু কিবা কৰি হাঁহ মূৰ্গী গৰু ছাগলীৰ পৰা ভালেখিনি মোৰ উপাৰ্জন হয় আৰু কষ্টও হয় বহুতখিনি সেনেকৈ চলি আছোঁ